এতিয়া ধৰক মানে আপুনি কিবা এটা ব্যৱসায় কৰিবলৈ ল'লে বা মই কিবা ব্যৱসায় এটা কৰিবলৈ ললোঁ ব্যৱসায়টো অকলেতো এতিয়া চব কাম কৰিবপৰা নহ'ব মানে আৰু মানুহ লাগিব সেইকাৰণে কি গতিকে মানে এই মহিলা মানুহ এগৰাকী থাকিলে ভাল মানে চব কামটো এতিয়া ব্যৱসায়ত বা মতা মানুহেও কৰিব নোৱাৰে বা মাইকী মানুহেও কৰিব নোৱাৰে লগতে বা দুইজন মিলামিলি হৈ বা কিবা এটা হায়াৰ কৰাটো উচিত গতিকে মহিলা মানুহ আৰু কিবা ব্যৱসায়ত আমাৰ অতি প্ৰয়োজন হোৱাটো বুলি মই ভাবোঁ মানে প্ৰায় যিকোনো কাম সকলোৱে কৰিব পৰাটোও সম্ভৱ নহয় সম্ভৱ নহয় কাৰণ মানে আপোনাৰ মহিলাটো থকাটো উচিত হয় গতিকেতো আৰু মহিলা মানুহটো দৰকাৰটো হ'বই ন কাৰণ কেলেই মানে চব কাম অকলে কৰাটো মুখৰ কথা নহ'য় বা নহ'য় বাৰু মিলামিলি ওপৰতে ভিত্তিতে প্ৰায় চলে আৰু আপোনাৰ কি হ'ল মানে অকলে কামটো কৰা কৰিব নোৱাৰি লগত সদায় সহযোগী বা লগৰ বা মহিলা মানুহ এই মহিলা এজন লাগিবই আৰু কি হ'ল আপোনাৰ মানে মহিলা মানুহ অতি দৰকাৰী গতিকে সেইকাৰণে মই ভাবোঁ মানে কি হ'ল মহিলা মানুহ ব্যৱসায়ত থকাটো ভাল বুলি মানে ভাল হয় আৰু তাত আৰু কি কয় আপোনাৰ ব্যৱসায়টো যিকোনো ব্যৱসায় কৰিলে আপোনাৰ ধৰক ক'ৰবালৈ যাবলগীয়া হ'ল বা আপোনাৰ ঘৰৰ কিবা এটা হ'ল বা মানে ক'বালৈ আপুনি গৈছে তাতে আপুনি মানুহ ঘৰত নে আপোনাৰ ব্যৱসায়টোত যোন কোনো থাকিবই লাগিব ন কোনোবা এজন নহয় আপুনি চম্ঝাবই লাগিব হওক বা থাকিবই লাগিব মানে ব্যৱসায় এজন থাকিলে মানে মহিলা মানুহে এযোৰ এগৰাকী থাকিলে ভাল আপুনি কিবা এটা ব্যৱসায় কৰিলে ক'ৰবাৰপৰা মানে আপোনাৰ ব্যৱসায় মানে মহিলা মানুহ এজনে মহিলা মানুহ এজন এগৰাকী আহিলে মহিলা মানুহ এগৰাকী আহিলে আপুনিটো প্ৰায় নৰ্মেলকৈ মহিলা মানুহজনীৰ লগত কথা পাতিব নোৱাৰে বা আপোনাৰ ধৰক কিবা এটা হেৰি হয় অসুবিধা হয় আপুনি গতিকে মহিলা মানুহগৰাকীকে বা কথা পাতিবলৈ বা কি হৈছে কি নাই হোৱা ক'বলৈ আপুনিটো মহিলা মানুহকে পঠিয়াব লাগিব ন গতিকে মই ভাবোঁ কি যে ব্যৱসায়ত মহিলা মানুহ জড়িতটো হোৱাটো প্ৰায় জৰুৰী বা আজিকালি প্ৰায় হয় বা মহিলা মানুহ আজিকালি প্ৰায় ওপৰ ৰেংকৰ মানে ওপৰ মানে মহিলা মানুহ দৰকাৰ হয় গতিকে মহিলা মানুহটো আমি দৰকাৰ বুলি ভাবোঁ বা ভাবা নহয় মানে এইটো হয় প্ৰায় মহিলা মানুহ দৰকাৰ হয় আপুনি ধৰক এতিয়া বেমাৰ পৰিলে বা কিবা হ'ল বা আপোনাৰ বেপাৰতে কি কয় মহিলা মানুহ এগৰাকী আহিলে মহিলা মানুহ এগৰাকী আহিলে কি হয় আপোনাৰতো আপুনিটো মহিলা এগৰাকীৰ লগততো প্ৰায় কথা পাতিব নোৱাৰিব ন কথা পাতিলে হ'লে আপোনাৰ ধৰক বা লাজ লাগিব বা কিবা এটা হেৰি হ'ল ব্যৱসায়ত আহিলে আপুনিটো যেতিয়া ব্যৱসায় ক্ষেত্ৰত ক'ৰবাত যাব লাগে বা কিবা কৰিব লাগেতো মহিলা মানুহো নহ'লে নহ'ব ন প্ৰায়তো লাগিবই সেইকাৰণে কৈছোঁ কি যে মহিলা মানুহটো দৰকাৰ হোৱাটো উচিত গতিকে আৰু মানে কি হ'ল আপোনাৰ লাগে মহিলা মানুহ এগৰাকী প্ৰায় মানে ধৰক আপোনাৰ ব্যৱসায়টো আপুনি কৰিবলৈ লৈছে বা কৰি আছে বা চলি আছে আপোনাৰ ব্যৱসায়টো ভাল বা ভাল হৈ আছে গতিকে কি হয় তাত মহিলা মানুহ এগৰাকী অতি দৰকাৰী হৈ যায় দৰকাৰী হ'লে কি হয় মানে এই দৰকাৰী প্ৰায় মহিলা মানুহ দৰকাৰ হয় গতিকে সেই মহিলা মানুহ এতিয়া এতিয়া দৰকাৰ হ'লেতো মহিলা মানুহ ক'ত পাব ন তো মহিলা মানুহটো দৰকাৰ হ'বই গতিকে আপোনাৰ মই ভাবোঁ কি যে মহিলা মানুহটো দৰকাৰ হোৱাটো উচিত আৰু ব্যৱসায় মহিলা মানুহ জড়িত হোৱা হোৱাৰ মতামতটো ঠিকেই বা ভালেই আছে ঠিকে আছে অ'কে আছে ঠিক আছে সেইবুলিয়ে ভাবোঁ যে মহিলা মানুহ হোৱাটো উচিত আৰু আৰু সময় সময়ো ধৰক দিগদাৰি হয় বেপাৰ কৰা বা ক'ৰবাত মানুহ ৰাতিও অকণমান দিগদাৰি হৈ যায় মতামতটো দিগদাৰি হয় আৰু ব্যৱসায়তো অকণমান ক্ষতি হৈ যায় মানে তাতে আৰু হয় তাৰপিছতে আৰু তাৰপিছত কি হয় আপোনাৰ মানে প্ৰায়টো লাগেই মহিলা মানুহ দৰকাৰ হয় দৰকাৰ হ'লে কি হয় মানে আপুনি ধৰক কিবা এটা ক্ষেত্ৰতে মহিলা মানুহে গৰাকী দৰকাৰ হৈ যাব দৰকাৰ হ'লে কি হয় আপোনাৰ ধৰক মানে এই লাগে আৰু সময় সময়ো দিগদাৰী হয় টাইম নিমিলে আৰু তাৰপিছতে সময় আৰু মহিলা মানুহ এগৰাকী দৰকাৰ হয় আৰু মানে কি ধৰক আপোনাৰ কিবা বেপাৰ এটা কৰিলে বেপাৰটোত ধৰক আপোনাৰ মানে প্ৰায় পাঁচশ মাহ ছশ বা কিবা এটা আপুনি ধৰক ইমানটকীয়া বেপাৰ এটা কৰিলে বেপাৰটোত ধৰক আপোনাৰ আৰু কিন্তু কি হয় মানে প্ৰায় সকলোবোৰ সঁচাটো নহয় ন অকলে চম্ভালাটোতো অকলে বা আপুনি অকলে কি কৰিব অকলে থাকিলেতো নহ'ব অকলে আৰু তাৰপিছতে সেইসকলে আপুনি ধৰক মাইকী মানুহটো দৰকাৰ হয় আৰু উচিত হয় প্ৰায় মানে মাইকীমানুহ এজনী লাগে মানে এইটো ব্যৱসায়টো চলাব কাৰণে অকলে কৰাতোটো এইটো মুখৰ কথা নহয় নহয় সেইটো কাৰণে মানে কি হ'ল ব্যৱসায় কৰিব লাগে আৰু মহিলা মানুহ জড়িত থকাটো বুলি মই মই মতামত আছে বা হ'ব বা হয় তাকে ব্যৱসায়ীটো আপুনি ধৰক কথাটো কৈছোঁ ধৰক আপোনাৰ মানে ব্ৰইলাৰ পুহিলে ব্ৰইলাৰ পুহিলে আপুনিটো অকলে ব্ৰইলাৰ দানা দিব নোৱাৰিব বা বা বা কি কয় আপোনাৰ কি কয় দানা খুৱাব নোৱাৰিব বেজী দিব নোৱাৰিব তাতটো মানুহ এগৰাকী লাগিবই বা মানুহ এজনী দৰকাৰ হ'বই সেইকাৰণে মই ভাবোঁ যে কি মহিলা মানুহটো দৰকাৰ হয় গতিকে কি হয় যে সেইটো আৰু বেপাৰটো কৰিলে ক'লে সদায় অকলে নহয় বা অকলে নোৱাৰিম বা অকলে নোৱাৰিম বা অকলে কৰিব দিগদাৰী হয় তাৰপিছতে আপোনাৰ মহিলা মানুহটো দৰকাৰ হয় তাৰমানে মহিলা মানুহটো জড়িত থকাটো বুলি মই সম্পূৰ্ণ ভাবোঁ বা সেইটো মতামত আছোঁ বা হয় বা কৰোঁ বা সেনেকুৱাই মানে কিবা এটা হয় আৰু তাৰপিছতে মানে কি হয় আপোনাৰ ধৰক এতিয়া গাহৰি পুহিলে বা ব্ৰইলাৰ পুহিলে বা কুকুৰা পুহিলে বা ঘৰ কিবা এটা কাম কাজৰ কিবা বেপাৰ এটকে বা বেপাৰটোৱে ধৰিলওক ব্ৰইলাৰ ব্ৰইলাৰ বেপাৰ যেনিবা কৰিলোঁৱে বা গাহৰি বেপাৰ কৰিলোঁ কিবা এটা কৰিলেই যেনিবা ধৰক অবিদ্য়া মানে কি হ'ল আপোনাৰ সেইটো হাৰিটো সেইটো হয়ে মানে মহিলা মানুহ এজন দৰকাৰ হয় মানে আৰু মানে মহিলা মানুহ এজন দৰকাৰ হয় দৰকাৰ হয় তাৰপিছতে আকৌ কি হ'ল ব্ৰইলাৰ পুহিলে ক'লে আপুনি অকলেতো দানা দিব নোৱাৰে ন দানাটো দিবই লাগিব তাৰপিছতে কি হয় মানে ধৰক আপুনি ব্ৰইলাৰ পুহিলে ব্ৰইলাৰ পুহি পিনে ক'ৰবালেও গ'ল বা কি কয় ক'ৰবাত ৰাতি থাকিবলগীয়া হ'ল তো আপুনি এতিয়া ৰাতি কেনেকৈ আহিব তালৈ ৰাতি আহোঁতে আপুনি কি কৰিলে এতিয়া ৰাতি থাকোঁতে তাত মহিলা মানুহজনীলৈ ফোন কৰিলে বোলে দানা দিবলৈ আছিলে দি দিব বোলে সেনেকৈ ক'লে মানে কি হ'য় বস্তুটো দানাটো দি দিয়া আপুনি মানে য'তে থাকিলেও টেনশ্যন নাই সেইকাৰণে আকৌ মানে মহিলা মানুহটো দৰকাৰী হয় মানে আকৌ মানে কি হয় মানে বেপাৰটো আৰু ধৰক গাহৰি পুহিবলৈয়ো ধৰক বেপাৰটো কৰিবলৈ মহিলা মানুহ লাগে বা দোকান এখনে খুলিলে বা আপোনাৰ ধৰক কিবা মানে দোকানৰ ডাঙৰ বেপাৰেই আছে বা সেনেকুৱাটো ক্ষেত্ৰতো মানে মাইকী মানুহ মহিলা মানুহ দৰকাৰ হয় মহিলা মানুহ দৰকাৰ হয় মানে আৰু বাৰু আপোনাৰ ধৰক কি হ'ল চেল্চমেন বা দোকানখনতেই আপোনাৰ ধৰক আপোনাৰ ধৰক কাপোৰ দোকান এখন আছে কাপোৰ দোকানখনটো আপুনি অকলে চলাব নোৱাৰিব ন তাতেতো মানুহ লাগিব কেনেকৈ মানে মানুহটো দৰকাৰ হয় মাইকী মানুহ মহিলা মানুহ মানে মাইকী মহিলা ধৰক একে আৰু মহিলা মানুহ এজনী এগৰাকী দৰকাৰ হয় আৰু মানে মহিলা মানুহ দৰকাৰ হ'লে কি হয় তাৰমানে কি কয় আপোনাৰ ধৰক আৰু আছে যেনিবা তাতে আৰু হ'লে ক'লে কি হয় আপোনাৰ মহিলা মানুহ কি কয় ধৰক আপোনাৰ কাপোৰ বিকিলে বা কিবা দোকান বোলা দোকানবোৰ গাহৰি দোকান বা ধৰক ধৰক আপোনাৰ যি বেপাৰ হওক আৰু ধৰক মানে ঘৰৰ কাম কাজ হওক ঘৰৰ ঘৰৰে কিবা বেপাৰ হওক বা কিবা হওক বা ধৰক আপোনাৰ ধানৰ ধান চাউলৰ ধৰক এনেকুৱা দোকান আছে বা বেপাৰ কৰা আপুনি বোলে ধানৰ হেৰি কৰে বোলে কাম কৰে বোলে বা আপোনাৰ কি কয় হেৰিও হেৰি হয় বোলে কি কয় ৰোৱা তোলা চবতে মাৰি মহিলা মানুহে দৰকাৰ হয় তাৰপিছতে আৰু কি কয় মহিলা মানুহ দৰকাৰ হ'লে কি হয় আপোনাৰ আৰুতো কামতো চব কামটো যে কি কয় মতা মানুহে কৰিব পাৰিব সেইটো কথা নহয় সেইটোতো মানে মহিলা মানুহ তাত দৰকাৰ হয় মানে কাম কৰিবলগীয়া হয় আৰু হয় হৈয়ে থাকে মানে আৰু মানে মহিলা মানুহ দৰকাৰ প্ৰায় হয় চব ক্ষেত্ৰতে হয় বা আৰু কি কয় মানে মহিলা মানুহ মানুহ মানে কি হয় মানে মহিলা মানুহ দৰকাৰ হয় ধৰক মানে ৰুব লাগে তুলিব লাগে আৰু মানে কিবা কিবি ধৰক মানে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মহিলা মানুহ দৰকাৰ হয়